অঁ হেল্ল' এই মোৰ এটা মোৰ মানে অলপ পিঠা চিঠা বনাই দিব লাগিছিল বনাব পাৰ পিঠা মানে লাগে আৰু যি পাৰে আপুনি কেনেকুৱা মানে পিঠা আপুনি ভাল বনাই বোলে হয় ল লাৰুটো নালাগে বাৰু মোক পিঠা দিব লাগে কেনে কেনেকুৱা কেনেকুৱা ধৰণৰ পিঠা বনাব পাৰে পিঠানে বেলেগ বেলেগ আৰু মানে এনেকুৱা লাগে আৰু হয় হয় নহয় পিঠা মানে এতিয়া তিলপিঠা মানে বৰা বৰা চাউলৰ পিঠা তিলপিঠা মানে তিলৰো লাগে নাৰিকলৰো লাগে মানে এশ এশ লাগে আৰু এশ এশ মানে তিলৰ পিঠা আৰু এশ নাৰিকলৰ পিঠা লাগে আৰু আৰু এইয়া তেল পিঠাটো পাৰে ন বনাব তেল পিঠাটো আপুনি তেল পিঠাটো বনাই দিব তেল পিঠাটো বনাই দিবচোন এই পঞ্চাছখনমান বনাই দিলে হ'ল পিঠাটো মানে এনেকুৱা গুড়ৰ লগত আৰু মিক্স কৰি গুড় আৰু পিঠাগুৰি পঞ্চাছখন মান বনাই দিব পঞ্চাছখন বনাই দিব বনাই দিব অঁ মোক আজি কেই তাৰিখ হ'ল চৌব্বিছ তাৰিখ মোক ফেব্ৰুৱাৰী আঠাইছ তাৰিখ নহয় এই ছাব্বিছ তাৰিখ মানে দিলেই হ'ল ছাব্বিছ তাৰিখে পাৰিব ন অঁ অঁ পাৰে দিব আৰু আপুনি আপুনি আৰু হেৰি নকৰিব আৰু মিচ নকৰিব আপোনাক ক'লো তাৰমানে মই বনাব নাজানো তাৰমানে সেইকাৰণেহে আপোনাক কৈছোঁ আপুনি বনাই বুলি মানে এজনীয়ে মোক ক'লে আৰু যে তেওঁ ভালকে পিঠা বনাব পাৰে খাই ভাল লাগে আৰু বনাই সেইকাৰণে মই আপোনাক ক'লোঁ আৰু আপুনি বনালে কিমান ল'ব মানে পিঠাটো বনাই দিয়া

একশত মানে ডেৰশ অঁ অঁ চাউল কিমান লাগিব মানে এক্সট্ৰা পিঠাত মানে চাউলটো চাউলটো কিমান লাগিব মই চাউলটো চাউলটো চাউল মই যদি কিনি দিওঁ আপুনি অঁ অঁ চাউলটো অঁ অঁ চাউলটো দিলোঁ হয় অঁ অঁ চাউল দিলোঁ হয় মই তাৰমানে মোৰ ঘৰত চাউল আছেতো চাউলটো আপোনাক দিলোঁ হয় আৰু চাউলটো দিলে আৰু আপুনি খালী খালি বনাই দিব লাগে আপুনি জাষ্ট বনাই দিব লাগে বনাই দি অঁ অঁ তাৰমানে কষ্ট হয়তো বনালে অঁ বনালও কষ্ট হয় খুন্দিব লাগিব নাৰিকল ৰুকিব লাগিব বনাব লাগিব মোক তে অঁ অঁ মই দিব তেনেহ'লে ন' হেৰি ছাব্বিছ তাৰিখ দিব ছাব্বিছ তাৰিখ অঁ অঁ অঁ মনত থাকিব ন অঁ অঁ দিব তেনেহ'লে আপুনি লৈ আহিব মোৰ ঘৰটো চিনি পায় ন মোক চিনি পাইছে ন নাই মোক চিনি পাইছে অঁ অঁ সে আপোনাক মই দেখা পাইয়ে থাকোঁ আৰু আপোনাৰ পিঠা বনাই থাকে আৰু খায়ো ভাল লাগে অঁ অঁ আৰু বাৰু তেল পিঠাৰ কাৰণে আপুনি বনাই দিব আপোনাক মই পইচাটো দি দিম হ'ব আপোনাৰ তেলখিনি তেল পিঠাটো আপুনি বনাব চাউল তাউল আপুনি দিব খালি মই জাষ্ট আপোনাৰ পৰা কিনি আনিব খালি পিঠাটো খালি আপুনি হেৰি কৰিব বৰা পিঠাটো মই বনাম মানে চাউলটো দিম চাউল আৰু গুৰ মিঠাই মই দি পঠাম নাৰিকল দি পঠাম খালি আপুনি মোক বনাই দিব লাগে আৰু তিল সোনকালে দিম মই পৰশি দিম আৰু আজি চৌবিছ পঁচিছ কালি দিম বাৰু আজি চৌবিছ তাৰিখ হ'লেই অঁ অঁ আপুনি বনাই পেলাই অঁ অঁ বনাই পেলাই আপুনি দি দিব মোক আশা পাহৰি নাযাব অঁ অঁ অঁ অঁ দিয়ক তেনেহ'লে হ'ব ন হ'ব আৰু আপুনি পাহৰি নাযাব আৰু পাহৰি নাযাব অঁ পাহৰি নাযাব আপুনি আপুনি এনে বনাই থাকে ন অঁ হা বনাই থাকে বনাই থাকে ন আপুনি অঁ আপুনি সদায় বনাই থাকে বুলি মই গম পাইছোঁ সেইকাৰণে আপোনাক কল কৰিছোঁ দিয়ক পিছে আপুনি দিব আপুনি দিব তেনেহ'লে দিয়ক দিয়ক ৰাখিছোঁ ন অঁ ৰাখিছোঁ ন অঁ অঁ অঁ অঁ দিয়ক দিয়ক